আমাৰ পৰম্পৰাগত সাজ পোচাকৰ এটা বিশেষ প্ৰয়োজনীয় এটা সাজ হৈছে ধুতি যিটো পুৰুষসকলৰ পৰম্পৰাগত সাজৰ এটা প্ৰধান সাজ প্ৰধান পোচাক ধুতি কঁকালত মেৰিয়াই গামোচা সদৃশ গামোচা সদৃশ কেৱল ধুতিৰ লম্বাটো দীঘল আৰু ইয়াক কঁকালত মেৰিয়াই গাঁঠি দি পিন্ধা হয় সত্ৰীয়া সংস্কৃতিত ইয়াৰ ভূমিকা যথেষ্ট আনকি কিছুমান সত্ৰ এতিয়াও আছে বৰদোৱা মাজুলীৰফালে য'ত ধুতি নিপিন্ধাকৈ গ'লে পুৰুষক সোমাৱ দিয়া নহয় প্ৰৱেশ নিষেধ বুলি বাহিৰতেই লিখা থাকে গতিকে সেইটোৰপৰাই বুজা যায় যে সত্ৰীয়া সংস্কৃতিত ধুতিৰ এটা কিমান গুৰুত্ব আছে আনকি যেতিয়া দৰা দৰাই কইনাক বিয়া কৰাবলৈ যায় তেতিয়াও হোমৰ গুৰিত বহুতেই ধুতিয়েই পিন্ধিব লগা হয় আৰু ঘৰুৱা যিয়েই অনুষ্ঠান নহওক উৎসৱ পাৰ্ৱণ বিশেষকৈ উৎসৱ পাৰ্ৱণৰ সময়ত ধুতি পিন্ধাতো পুৰুষৰ বাবে এটা সমাজে নিৰ্ধাৰণ কৰি দিয়া নিয়ম সদৃশ আৰু মহিলাৰ ক্ষেত্ৰত এবিধ পৰম্পৰাগত সাজ পোচাক হৈছে চাদৰ মেখেলা যিটোক এতিয়া সমগ্ৰ অসমক বিশ্বই আদৰি লোৱাৰ নিচিনা অসমীয়াৰ নাৰীৰ সৌন্দৰ্যই চাদৰ মেখেলাতেই ফুটি উঠে আগতে চাদৰৰ ঠাইত ৰিহা পৰিধান কৰা হৈছিল যিটো এতিয়া বিহুৰ নাচনী এগৰাকীয়ে ৰিহা যিখন মুগা ৰিহা মেৰিয়াই পিন্ধে সেই ৰিহাক আৰু মেখেলাৰ ৰিহা মেখেলাৰ মুগা ৰিহা মেখেলাৰ যিটো সৌন্দৰ্য তাক নুই কৰিব নোৱাৰি পাটৰ ৰিহা মুগাৰ ৰিহা কটনৰ ৰিহা সূতা লৈ ৰিহাৰ সেইদৰে বেলেগ বেলেগ বিবিধ ৰিহা পোৱা যায় ৰিহাৰ চাদৰৰ তুলনাত ৰিহাৰ লম্বা বেছি হয় আৰু তাক মেৰিয়াই পিন্ধিলে আৰু তাৰ বহলতোও কম হয় চাদৰৰ তুলনাত ৰিহাৰ বহলতো কম কিন্তু দীঘলটো বেছি তাক কঁকালত মেৰিয়াই পিন্ধিলে আৰু এহাতমান ওলমি থাকে কিছুমান ঠাইত এইটো নিয়ম যে কইনাৰ মাকে চাদৰৰ তলত ৰিহা পৰিধান কৰে এতিয়াও পানী তুলিবলৈ যাওঁতে বা সুৱাগ জাৰিবলৈ যাওঁতেই হওক চাদৰৰ তলত ৰিহা নাৰীয়ে পৰিধান কৰাতো এটা ধৰ্মীয় ধাৰ্মিক এটা নিয়ম বুলি সংস্কৃতি বুলি ধৰা হয় আৰু এটা পুৰুষৰ ক্ষেত্ৰত সেইদৰে ওপৰত চেলেং পৰিধান কৰাতো এটা নিয়ম ধুতিৰ লগত ধুতিৰ লগত চুৰিয়া বুলি কোৱা হয় কামিজটো কামিজৰ লগত আকৌ ওপৰত চেলেং এখন মেৰিয়াই লোৱা হয় যিটো মহিলাৰ চাদৰৰ নিচিনাই তাক সেইটো এটা পৰম্পৰাগত পোচাক বিশেষকৈ বায়ন গায়ন বায়ন সত্ৰৰ লগত জড়িত যিসকল সত্ৰাধিকাৰ তেওঁলোকক এইদৰে ধুতি চেলেং পৰিধান কৰা দেখা যায় আৰু গামোচা অসমৰ পৰম্পৰাগত এবিধ প্ৰধান মূল এটা পৰিচয় অসমীয়াৰ পৰিচয়েই হৈছে গামোচা ইয়াক ডিঙিত আঁৰি ডিঙিত অঁৰা হয় আনকি গামোচাৰ ইমানেই আমাৰ অসমৰ সংস্কৃতিৰ লগত ইমানেই জড়িত যে গামোচাক অসমীয়াৰ আই জি টেগ দিয়া হৈছে গামোচাৰে আমাৰ অসমীয়াই ডাঙৰে সৰুৱে ডাঙৰক গামোচা দি আশীৰ্বাদ লয় বিহুত গামোচা ডাঙৰক গামোচাক বিহান হিচাপে বা বিহুৱান হিচাপে দিয়া হয় আৰু যিকোনো সভা সমিতিতেই হওক গামোচা দিয়েই সন্মান জনোৱা হয় শ্ৰদ্ধা জনোৱা হয় গামোচাৰ আকৌ এটা কথা যে গামোচা নামটো গা গা তিয়াই ধুই অহাৰ পিছত পানী দিয়া পানীখিনি গুচাবলৈ গা মুচা অৰ্থাত গাটো মুচিবলৈ ব্য়ৱহাৰ কৰা হৈছিল বাবেই নামটো সেইধৰণেই আহে গামোচা কিন্তু এতিয়া তাৰ সেই ৰূপৰপৰা তাৰ যথেষ্টখিনি উন্নতি হৈ এতিয়া তাক এটা সন্মানৰ এখন সন্মানৰ বস্ত্ৰ হিচাপে ব্য়ৱহাৰ কৰা হয়